যোগাসনে মানসিক মানুহক শান্তি অনুভৱ কৰা আৰু মানসিক চাপ হ্ৰাস কৰাত যথেষ্টখিনি সহায় কৰে যোগ যোগাসন যোগ আচলতে ভাৰতবৰ্ষত প্ৰাচীন প্ৰাচীন কালৰপৰা চলি অহা হেৰি যুগ প্ৰাচীন কালৰপৰা যোগ চলি আহিছে প্ৰাচীন কাল প্ৰাচীন কালৰ বিভিন্ন ধৰণৰ বিভিন্ন সময়ত বিভিন্ন ধৰণে ঋষিমুনিসকলে বা বিভিন্ন ৰজা মহাৰজসকলে যোগ বা যোগাসনৰ জৰিয়তে তেওঁলোকে বহুত দিনলৈকে তেওঁলোকে ধ্যানমগ্ন আছিল যাৰ ফলত তেওঁলোকে তেওঁলোকৰ মানসিক চাপ তথা যোগা কৰাৰ লগতে মনৰ শান্তিও অনুভৱ কৰিব শান্তিও পাইছিল যোগাসনৰ জৰিয়তে তেওঁলোকৰ আচলতে মানুহৰ ইন্দ্ৰিয়বিলাকো তেওঁলোকৰ ইন্দ্ৰিয়বিলাকৰ সচেতন হোৱাৰ লগতে বিভিন্ন ধৰণৰ মানসিক হয় মানসিকভাৱেও তেওঁলোকে বিভিন্ন ধৰণে সুস্থ হৈ থাকে শান্তি পায় সম্পূৰ্ণ শৰীৰটো ভিতৰৰ ভাগে ভিতৰৰপৰা ভিতৰৰপৰা গোটেই শৰীৰটো মুকলি হৈ থাকে যোগাসনে যদি বিভিন্ন ধৰণৰ বেমাৰ আজাৰৰপৰা মুক্ত হয় বিভিন্ন ধৰণৰ ৰোগ ব্যাধিৰপৰা তেওঁলোকে মুক্তি পায় যোগাসনৰ জৰিয়তে যোগে আচলতে মানুহৰ মনত যথেষ্ট শান্তি আনে আৰু বৰ্তমান সময়ত যুগক বিশ্বদৰবাৰত চিনাকি কৰাই দিছে বিভিন্ন সময়ত বিভিন্ন ধৰণৰ বিভিন্নজনে আৰু বৰ্তমান ভাৰতবৰ্ষতো এই যোগক এক ক্ৰীড়া হিচাপে লৈ আগবঢ়াই নিছে যোগৰ জৰিয়তে মানুহৰ মনৰ শান্তিবিলাক মনৰ শান্তি ঘূৰি অহাৰ লগতে মানসিক চাববিলাক যেনেকৈ দূৰ হয় বিভিন্ন বেমাৰ আজাৰবিলাক নাইকিয়া হয় সেই হেতুকে বৰ্তমান সময়ত যোগে বিভিন্ন ধৰণে মানুহক বিভিন্ন ধৰণে সহায় কৰি আহিছে